সৰুৰ পৰাই মই ৰন্ধা কামটো নিজৰ হবি হিচাপে লৈছিলোঁ কিন্তু পঢ়া শুনা ক্ষেত্ৰত বৰ এটা আগবাঢ়িবলৈ নিদিছিলে যদিও মই তেতিয়াও ৰন্ধা বঢ়া কামৰ কাৰণে ব্যস্ত হৈ থাকোঁ মাজে মাজে গৈ পাকঘৰত কিন্তু সেই ৰন্ধা কামত পিছত মোক মায়ে খুব শি শিকাই দিলে কিছুমান কি ধৰণে ৰান্ধিব লাগে কেনেকুৱাকৈ কৰিব লাগে ভাত কেনেকৈ ৰান্ধিব লাগে বা ভাতখিনি কেতিয়া নমাব লাগিব চাউল কেতিয়া দিব লাগিব ঠিক সেইদৰেই প্ৰথমেই মোক মায়ে শিকাইছিলে আৰু পাচলি বনাওঁতেও ঠিক সেইদৰে মায়েই মোক চাই থাকোঁ ওচৰলৈ গৈ যে কোনটো পাচলি কেনেকৈ বনাইছে লুকাই লুকাই যদিও নিদিয়ে পঢ়া শুনা ক্ষেত্ৰত মানে গুৰুত্ব দিবলৈ দিছিলে কিন্তু তাৰ মাজতো গৈ চাই থাকোঁ যে পাচলিনো কেনেকৈ বনাইছে মাংস কেনেকৈ বনাইছে মাছ কেনেকৈ বনাইছে ঠিক সেই বস্তুবোৰ মানে মই লক্ষ্য কৰি থাকোঁ আৰু লক্ষ্য কৰি থকাৰ কাৰণে মায়ে দেখিলে যে নহয় তাই বনোৱাৰ প্ৰতি বৰ আগ্ৰহ আছে গতিকে সেইকাৰণে মায়েও মানে মোক মাজে সময়ে বন্ধৰ দিনত বা অলপ সময় পালে মায়ে তেতিয়া মোক শিকাবলৈ ধৰিলে যে মাছ বনালে কি কি দিব লাগে প্ৰথমে তুমি কি দিব লাগে আৰু তাৰপাছত কেতিয়া নমাব লাগে নমোৱাৰ সময়ত কেনেকুৱা ধৰণৰকৈ কি দিব লাগে ধৰি লওক মাছ বনাওঁতে প্ৰথমে আমি সৰিয়হ দি বনালে মানে তেতিয়া সৰিয়হখিনি বাটি ল'ব লাগে তাৰপিছত সৰিয়হ বাটি লৈ কেনে তাত পিঁয়াজ দি কেনে তেলত তাৰপিছত সৰিয়হখিনি দি মছলাখিনি খুব ভাজি ল'ব লাগিব ভাজি কেনে সৰু মাছ হ'লে তাতে দি দি তাৰমানে লাহেকৈ ভাপত দিয়া নিচিনাকৈ থৈ তাৰপাছত লাহেকৈ ধনিয়া পাত দি কেনে আকৌ নমাই দিব লাগে ঠিক তেনেকুৱা ধৰণৰকৈ কিছুমান পাচলি বনাবলৈ তেনেকৈ শিকাইছিলে আৰু পাচলিবিলাকনো কেনেকৈ ধৰণে কাটে সেইটোও এটা কটাৰ পাচলি কটাৰ ওপৰতো কিছুমান গুৰুত্ব দিছিলোঁ মই কেনেকৈ ধৰণে কাটিব লাগে সেইটো কটাৰ ওপৰত কিছুমান কথা মই চাইছিলোঁ আৰু শিকিছিলোঁ ঠিক মায়ে তেনেকুৱা ধৰণৰকৈ শিকাই গৈছিলে আৰু মাৰ শিকোৱাৰ পৰা মোৰ আৰু নবৌও আছিলে নবৌও তেনেকুৱা ধৰণৰকৈ কিছুমান বস্তু নবৌৱে বনায় পায়স বনায় ধৰি লওক পায়স বনাওঁতে মই চাওঁ যে পায়সখিনি কেনেকুৱা ধৰণৰকৈ বনায় প্ৰতিটো বস্তুৱে লক্ষ্য কৰোঁ যে বস্তুবোৰ কি ধৰণেনো বনাইছে তাৰপাছত সেই পায়স বা ভাত বনোৱাৰ ক্ষেত্ৰত সেইখিনি পৰা হ'লোঁ তাৰপাছত পঢ়া শুনাৰ মাজেৰে বনাই গ'লোঁ তাৰপাছত কেতিয়াবা আলহী আহিলে মই নিজেই বনাবলৈ চেষ্টা কৰোঁ যে তেওঁলোকে ভাল বুলি ক'ব নেকি বুলি তাৰপাছত মই নিজে ৰান্ধিবলৈ সোমাই যাওঁ সোমাই গৈ তাৰপাছত ৰান্ধো তা দেখোঁ যে ভালেই হৈছে তাপা আলহীবিলাকেই কয় যে অঁ খানাখিনি ভাল হৈছে পাৰিছে বনাব কাৰণে পিছত পাৰিবগৈ বনাবলৈ ঠিক তেনেকৈ বনাওঁতে বনাওঁতে পৰা হ'লোঁ এতিয়া আৰু নিজৰ এতিয়া সেইটোৰ ওপৰতে আজি কৰ্ম কৰিও খাই থকা নিচিনাই হৈছে আজি মই আচলতে সেই কৰ্ম সৰুতেই যে তেনেকুৱাখিনি তাৰমানে শিকিলোঁ খানা বনোৱা বা ৰান্ধন ৰন্ধন ঘৰত গৈ যে সেইখিনি মই কামখিনি শিকিলোঁ শিকাৰ কাৰণে আজি হয়তো ভগৱানে সেইটো লাইনতে মোক নি আজি কুকিঙৰ হিচাপেও মই কাম কৰি কেনে আমাৰ এখন ঘৰ চলাই আছোঁ গতিকে সেইকাৰণে মই ভাল পাওঁ যে ৰন্ধাৰ সেইখিনি মই বেয়া নেপাওঁ আৰু এলাহো নকৰোঁ আৰু সেইকাৰণে আজি ৰন্ধাটোৱেই মোৰ হবি হৈ থাকি গ'ল